এই ব্যৱসায় বাহিৰে আমাৰ আমাৰ ব্যৱসায় আছে দোকান আছে ব্ৰইলাৰ ফাৰ্ম আছে মুৰ্গীও পোহোঁ কিন্তু অকলে মুৰ্গী পুহিলেও মানে মানুহৰ স্বাৱলম্বী হ'ব নোৱাৰে সৰহকৈ মুৰ্গী পুহিবলৈ হ'লেতো মানুহে লোন ল'ব লাগিব তেনেকৈ লোন ল'বলৈতো সুবিধা নাই প্ৰথমে এতিয়া ধৰক দুটা মুৰ্গী আনি ঘৰতে পোৱালি ডিম পাই মুৰ্গী পোৱালি উলিয়াই সৰহকৈ সেই মুৰ্গী বিক্ৰী

আকৌ মুৰ্গীহে অকণমান মুৰ্গী পুহিয়ে তুমি ঘৰ চলাব নোৱাৰা ডা ডাঙৰকৈ কৰিবলৈ হ'লেও লোন ল'ব লাগিব লোন ল'বলৈ হ'লে তুমি

ঘৰ বনাব লাগিব ঘৰ বনোৱাৰ পাছত আকৌ মুৰ্গী সৰহকে আনিব লাগিব তেনেকে মুৰ্গী সৰহকে আনিলেও নহ'ব তুমি দানা গোটাব লাগিব দানা গোটাই আনি তেতিয়া অকলে নোৱাৰিলে মানুহ এটাও ল'ব লাগিব মানুহ লৈ পেলাই ধুনীয়াকৈ পুহিব লাগিব সেই মুৰ্গী ডাঙৰ হৈ আকৌ মুৰ্গী বিক্ৰী তুমি আৰু মুৰ্গী ভৰাব পাৰিবা মুৰ্গী ভৰালে মানে তেতিয়া ধৰক তোমাৰ ব্যৱসায়টো ডাঙৰ হৈ গৈ থাকিব ডাঙৰ হৈ গৈ থাকিলে চলিব পাৰিবা আজিকালি ল'ৰা ছোৱালীবোৰে আকৌ হেৰি মুৰ্গী হাঁহ কুকুৰা নোপোঁহে পঢ়ি পঢ়ি পঢ়ি সেই ফলত আৰু সিহঁতি চাকৰি কাৰণে ঘূৰে চাকৰিনো পটককৈ ক'ত দিব চাকৰি আজিকালি চৰকাৰী হাতত নাথাকে নহয় পটককে দিম বুলিলেই আকৌ ৰৈ ৰৈ ৰৈ ৰৈ লাষ্টত নেপায় আৰু হেৰি কৰিব

বা গাহৰি ফাৰ্ম খুলিবলৈও আৰু মুৰ্গী ফাৰ্ম খুলিবলৈওতো হাতত পইচা লাগিব সিহঁতেও তেনেকৈ ধৰক লোন ল'ব লাগিব লোন ল'লেহে পাৰিব এটা গাহৰি দাম কিমান পাঁচ হাজাৰ ছয় হেজাৰ ব্ৰইলাৰ পটককৈ পুহিব নোৱাৰি আজিকালি এটা ব্ৰইলাৰ পিছ ষাঠি টকা সত্তৰ টকা তেনেকৈ আনিয়ে এশ ডেৰশ আনিলেহে নি কিবা এটা থাকিব আকৌ দানাও আনিব লাগিব দানা এক কেজিতে পঞ্চাছ টকা

বিশ হেজাৰ পঁচিছ হাজাৰ টকা পাই তেনেকৈ চলিব পাৰিব ঘৰখন হ'ব তেতিয়া ধুনীয়াকৈ বা ব্যৱসায়টো গৈ থাকিব চাকৰি কৰিলেও আজিকালি এমাহলে ৰ'ব লাগিব এমাহলৈ ব্ৰইলাৰ গাহৰি পুহিলে এমাহ পুহিবলৈ এমাহ যিমান কষ্ট মানে তোমাৰ চাকৰিত কৰিবা তুমি তোমাৰ হাঁহ কুকুৰাত বেছিকেহৈ দিয়ে